এইটো এক্স ৱাই যেড ট্ৰেভেলিং এজেঞ্চি হয়নে মই মৰাণৰ পৰা ক'লো মোৰ নাম বিকি আজি অলপদিনৰ আগতে মই গুৱাহাটী যাওঁতে এখন গাড়ীত মই যাত্ৰা কৰিছিলো গাড়ীখন আছিল মাৰুতি ছুইফ্ট ডিজায়াৰ বগা ৰঙৰ সেই গাড়ীখন যথেষ্ট চাফা আৰু ধুনীয়া আছিল মই আগন্তুক দিনত আৰু বিভিন্ন জেগাত মই যাত্ৰা কৰাৰ সম্ভাৱনা আছে আৰু সেইবাবে মই বিচাৰিছো যে সেই একেখন গাড়ী বা কেব যাতে মই লওঁ আৰু সেইখন কেবতে যাতে মই যাত্ৰা কৰোঁ সেই গাড়ীখনৰ ড্ৰাইভাৰজন অকণমান বগাকৈ আছিল খীণকৈ চুলিখিনি কেঁকুৰা আৰু তেওঁ চচমা পিন্ধিছিল আৰু সেই একেখন কেব বিচৰাৰ কাৰণ কেবাটাও আছে সেই কেবখন বহুত চাফা আছিল তাত ধূলি মাকতি একেবাৰেই নাছিল মানুহজনৰ ব্যৱহাৰ আপুনি গ্ৰাহক চাই তেওঁ বৰ ধুনীয়া ব্যৱহাৰ কৰিছিল কোনো ধৰণৰ বেয়া মাত তেওঁ ব্যৱহাৰ নকৰিছিল আৰু মই য'ত যেনেকৈ কৈছিলো তেওঁ সেইমতে তেনেকেই কাম কৰিছিল সে সেই তেনেকুৱা কিবা আপোনালোকৰ নীতি আছে নেকি য'ত মই সেই মানুহজনৰ বা সেই গাড়ীখনেই যাতে মই আকৌ বুকিং কৰিব পাৰোঁ তেনেকুৱা কিবা আপোনালোকৰ নীতি আছে নেকি সেই মানুহজনৰ ব্যৱহাৰ আচাৰ ব্যৱহাৰ যথেষ্ট ভাল আছিল সেইকাৰণে মই আশা কৰিছোঁ যাতে সেইজন ব্যক্তিকে বা সেইখন গাড়ীয়ে মই পাওঁ গাড়ীখন যথেষ্ট আৰামদায়ক আছিল বেছি যিহেতু নতুন গাড়ী আছিল চাগে সেইকাৰণে বেয়া ৰাস্তাটো তেওঁ খুব ধুনীয়াকৈ গাড়ী চলাইছিল তেওঁ মই কোৱা মতে কাম কৰিছিল মই য'তে ৰখাবলৈ কওঁ তেওঁ তেনেকৈ ৰখাইছিল মোৰ লগত তেওঁ খুব হাঁহি ধেমালিৰে কথা পাতিছিল বহুত বেছিও নহয় কিন্তু দৰকাৰী যিমানখিনি কথা সিমানখিনিহে পাতিছিল তেওঁক মই এটা সময়ত যেতিয়া মোৰ ভাগৰ লাগিছিল মই যিটো গান বজাব কৈছিলো তেওঁ তেনেকুৱা ধৰণৰ গান বজাইছিল সেয়েহে মই বিচাৰিছো যাতে সেই গাড়ী ড্ৰাইভাৰজন বা সেই গাড়ীখনেই যাতে মই পাওঁ যাতে মোৰ যাত্ৰাটো যাতে মানে খুব ভাল লগা হওক সেয়াই আপোনালোকৰো যদি কিবা অসুবিধা আছে বা তেনেকুৱা কিবা যদি নীতি আছে মোক জনাব